শইকীয়া ট্ৰেভেল এজেঞ্চী হয়নে হয় হয় মই কালি আপোনালোকৰ তাত এজেন্সীত এখন গাড়ী বুক কৰিছিলোঁ আপোনালোকৰ দুৰ্ব্যৱস্থাৰ কথা মই এবাৰ আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ এ গাড়ীখন মই চাৰে চাৰি বজাত বুক কৰিছিলোঁ ৰাতিপুৱা মানে মই গুৱাহাটীৰ পৰা আহি আছিলোঁ গুৱাহাটীৰ পৰা আহি ভাবিলোঁ গাড়ীখন বুক কৰি থ'লে মোৰ সুবিধা হ'ব কাৰণ মই এখন বহুত জৰুৰী সভা আছে মই তাৰ বাবে আহি আছোঁ মই ন মান বজাত গৈ পাব লাগিব সেয়েহে মোৰ দুঘন্টামান প্ৰিপেয়াৰচন কৰিব লাগিব আৰু প্ৰায় এঘাৰ বজাত মই মিটিঙখন এটেন্দ কৰিব লাগিব আহি পালোঁহি চাৰে চাৰি বজাতে কিন্তু আপোনালোকৰ গাড়ীখন আহি পালে মোৰ ওচৰত চাৰে পাঁচ বজাত চাৰে পাঁচ বজাত বাৰু গাড়ীখন আহি পালে ঠিকেই মই ৰখি আছিলোঁ দেখিলোঁ গাড়ীৰ দৰ্জা খুলিছে এনেকুৱাই বেয়া গোন্ধ ওলাইছে গাড়ীখনৰ ভিতৰৰ পৰা মই মানে গাড়ীখনত সোমাম নোসোমাম এনেকুৱা অনুভৱ হৈছে গাড়ীখন যেতিয়া মই সোমাই দেখিলোঁ চিটটো ফটা বাৰু সেইটো চিটটো ফটা সেইটো বহিব পৰা যাব কিন্তু ইমান বিকট গোন্ধ কি ব্যৱস্থা তামোলৰ পিক্ চিক্ পেলাই মানে দুৱাৰখন খুলি দিয়াৰ লগে লগে দুৱাৰখনত তামোলৰ পিক তাৰপিছত যেনেতেনে উঠি মই গাড়ীখনত যাত্ৰা আৰম্ভ কৰোঁ বুলি লৈছোঁ প্ৰায় সাত মান মানে সাত বজা নাই চাৰে ছয় মান বজাতহে যাত্ৰাটো আৰম্ভ কৰিব পাৰিছে গাড়ীখনে মানে অলপ চাফা চিকুণ কৰিলে তেওঁলোকে মই কোৱাৰ কাৰণে তাৰপৰা আৰম্ভ কৰিব গৈছোঁ মানে আধা কিলোমিটাৰ মান যোৱাৰ পিছতে তেওঁলোকৰ আকৌ গাড়ীৰ চকা পাঙচাৰ হৈছে তাৰ মাজতে দেখিছোঁ তেওঁলোকে যেতিয়া মানে গাড়ী মানে হেৰি কৰিবলগীয়া হৈছে ক্ৰছ কৰিবলগীয়া হৈছে তেওঁলোকৰ হৰ্ণ নাবাজে কিবা নাবাজে এনেকুৱা মানে এ গাড়ীৰ চাউণ্ড বেয়া পলিউচন নাই এনেকুৱা পুলিচ দেখি ৰৈ দিছে এনেকুৱা নিচিনা কাম কৰিছে তাৰপৰা আধা ঘণ্টা আধা কিলোমিটাৰ মান যোৱাৰ পিছত তেওঁলোকে গাড়ীখন ৰখাই দিলে হঠাতে কি হ'ল এনেকৈ নামি গৈ দেখিছোঁ চকাটো পামচাৰ চকাটো পামচাৰ আৰু লগত এক্সট্ৰা চকা তেওঁলোকে নাই নিয়া এক্সট্ৰা চকা নাই নিয়া মোৰ এতিয়া ইফালে ইমাৰজেন্সি টাইম তেতিয়া প্ৰায় চাৰে আঠ মান বাজিয়ে গৈছে তাৰপৰা তেওঁলোকে আকৌ বেলেগ গাড়ী এখনলৈ ফোন কৰি চকা এটা বিচাৰি মানে আনি পামচাৰ মাৰি মোক নিয়ালৈ মানে যত মই চাৰে নটাত পাব লাগিছিলে তাত বাজি গ'লগৈ প্ৰায় ধৰক এঘাৰটা মান বাজি গ'ল এঘাৰটাত মোৰতো মিটিঙখন আছিলে মোৰ অকণমান মানে প্ৰায় তিনিখন মান সভাত উপস্থিত হ'বলগীয়া আছিলে সেইকাৰণে মই ভাবিছিলোঁ একেখন গাড়ীকে মই লৈ গুচি যাম সেইকাৰণে মই তেওঁলোকক বুক কৰিছিলোঁ আৰু যেনেকুৱাকৈ তেওঁলোকে পে'মেণ্ট বিচাৰিছিলে মই অনলাইনযোগে তেনেকুৱাকেই তেওঁলোকক পে'মেণ্ট দিছোঁ এ তথাপি গাড়ীৰ অৱস্থাবিলাক আপোনালোকে কিয় ইমান বেয়াকৈ ৰাখিছে কাৰণ যথেষ্ট মোৰ সময় ল'ষ্ট হৈছে আৰু মোৰ কাৰণে ৰখি থকা মানুহখিনিয়ে মোক কি ভাবিছে মই যিহেতুকে গুৱাহাটীৰ পৰা আহি ইয়াত এখন সভা মানে মো মই অনুষ্ঠিত কৰিবলৈ দিছোঁ য'ত মই তাত মানুহখিনি লগ কৰিম মই সভা পাতিম কিবা হেৰি কৰিম তেওঁলোকে মোৰ কাৰণে অপেক্ষা কৰি আছে তেনেকুৱা অৱস্থাত গৈ মানুহখিনি মানে অৱস্থা দেখি মোৰ এনেকুৱাই বেয়া লাগিছে মানে কি বুলি ক'ম এতিয়া আপোনাক গতিকে মই আপোনাক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে ট্ৰেভেল এজেঞ্চী চলাইছে তাত মোৰ একো ক'বলগীয়া নাই মই গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহিছোঁ মই লখিমপুৰত গাড়ীখন মই বুক কৰিছোঁ গতিকে এই লখিমপুৰৰ গাড়ীখন আহি পাই দেখিছোঁ মই লখিমপুৰৰ ৰাস্তা পদূলি ইফালে পানীৰ সমস্যাটো আছেই বানপানীৰ সময় বাট পদূলি বেয়াই সেইবিলাক চিন্তাটো মোৰ মনত আছিলেই কিন্তু গাড়ীখনৰ কনডিচনটো ইমান বেয়া দেখি পেলাই মোৰ যে সঁচাকৈ বহুত দুখ লাগিছিলে আপোনালোকে এজেঞ্চী এটা চলাইছে যেতিয়া অন্ততঃ কাষ্টমাৰে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি আপোনালোকে অন্ততঃ ঠিক কৰি থ'ব যাতে মোৰ গতে কোনো মানুহ অসুবিধাত পৰি পেলাই সময় নষ্ট কৰিবলগীয়া নহয় এজন মানুহৰ কাৰণে হাজাৰজন মানুহে যাতে সময় নষ্ট কৰিবলগীয়া নহয় তাৰ বাবে মই আপোনালোকলৈ অনুৰোধ কৰিলোঁ